মোৰ যোৱাৰ কাৰ্য্যকাল মানে ধৰক এবছৰীয়া কাৰ্য্যকালত মোৰ জীৱনত বহুতো তেনেকুৱা স্মৰণীয় ঘটনা আছে নথকাকৈ নাই মোৰ এক নম্বৰ কথা হ'ল কি মোৰ ছোৱালীজনী কৈৰিতলত বিয়া দিছিলোঁ এই কৈৰিতলত বিয়া দি প্ৰথম দিনা যেতিয়া জোৰণ হৈ গ'ল জোৰণ হৈ যোৱাৰ পিছত মোৰ ঘৰতে মানে ৰভা খোলা সম্পূৰ্ণ মোৰ ঘৰতে আছিলে তে জোৰণ হৈ গ'ল ৰাতি ধৰক এঘাৰমান বজাত ৰাতি জোৰণৰ পিছত এঘাৰমান বজাত এটা খবৰ আহিল যে আমাৰ পৰিয়ালৰ বৰমা এজনী কাঁকিত আছিলে কিন্তু মোৰ ল'ৰা ছোৱালী বা মোৰ মানুহগৰাকীয়ে সেই বৰমাজনীক কোনো দিনে দেখাই নাই বাৰু আমিও নেদেখা আজি পোন্ধৰ বিছ বছৰ আগৰ কথা কৈছোঁ আমিও দেখা নাছিলোঁ তাৰপিছত গৈ পেলাই সেই যেতিয়া ৰাতি এঘাৰটা বাজাত খবৰটো আহিলে আহি এই মোৰে পৰিয়ালৰ ভাই এজনে মানে কি কৰিলে তেওঁ মোৰ লগত অলপ মানসিকভাৱে অলপ বেয়া পুৰাপূই আছিলে তে তেওঁ পতকৈ মানুহবিলাকৰ মাজত সেই কথাটো প্ৰচাৰ কৰি দিলে দিয়াৰ লগে লগে আমাৰ মানে এনেকুৱা হৈছে যে কালিলৈ বিয়া এতিয়া ৰাতি বাৰটা বাজিল এঘাৰটা বজাতেই ঘটনাতো পাইছেহি ৰাতি বাৰটা বাজিল এতিয়া কি ব্যৱস্থা কৰিম ফোন যোগেৰে যদিও বৰৰ ঘৰত কথা পাতিছোঁ তেওঁলোকে সেই কথাখিনি মানে ইমান গুৰুত্ব সহকাৰে লোৱা নাছিল শেষত মানে কি কৰিলো এখন গাড়ীও ঠিক কৰি ইয়াৰপৰা আমি বাৰজনমান মানুহ আকৌ কৱৈতল যাবলগীয়া হৈছে ৰাতি গৈ ঠিক ডেৰমান বজাত কৈৰিতল পাইছোঁ পাই তেওঁলোকৰ লগত বহি কথা বতৰা গোটেইখিনি পাতিলোঁ পাতি তেওঁলোকে মোক মানে এটা পৰামৰ্শ দিলে যে হেৰি নহয় আপোনাৰ ছোৱালী যিহেতু আমি গহনা পৰিধান কৰিলোঁ ছোৱালীজনী আমাৰ হ'ল আপোনাৰ নহয় গতিকে আপুনি এটা কাম কৰক ছোৱালীজনী আপুনি ওচৰত যদি কিবা ৰাজহুৱা ভৱন চৱন আছে তাতে আপুনি বিবাহখন দিব পাৰিব আপোনালোক আতঁৰত থাকিব লাগে আপোনাৰ পৰি মানে সম্বন্ধীয় কোনোবাই বিয়া বাৰুখন দিব পাৰিব ইতিমধ্যে মোৰ মানে ইয়াতে কি আৰু কাৰিকৰে কাম বন কৰি চব ৰেডি কৰি থৈছে ৰাতি তিনি বজাত আহি পাইছোঁহি আহি সেইদিনা আমাৰ তিনিদিন হয় আহি পাইছোঁহি পাই তাৰপিছতে গৈ পেলাই মানে কি আমাৰ সম্পৰ্কীয় এজন মানুহক মাতি আনি এ দু মানে তিনিটা চাৰে তিনটা বজাত মাতি আনি তেওঁক জগাই আনি আমি তিলনি ক কৰ্মটো আমি কৰিলোঁ কৰি তাৰপাছত মোৰ আকৌ নিজৰে এটা টেণ্ট হাউছ আছিলে প্ৰাচুৰ্য টেণ্ট হাউছ সকলো বস্তু আছিলে তাৰপিছত আকৌ ৰাতি ল'ৰাবিলাক বিচাৰি কৰি আনি আমাৰ ওচৰতে ৰজহুৱা এটা কমিনিউটি হ'ল আছিলে সেই কমিনিউটি হলটো চাফ চিকুণ কৰি মানুহ লগাই মানে ৰাতা ৰাত মানে কাম কৰাই টিং চিং দি সেইটো ঘৰ কৰিবলগীয়া হৈছে কৰি লৈ সেই ছোৱালীজনীৰ বিয়াখন তাতে অনুষ্ঠিত ক'ৰা হৈছে যদিও আমি ঘৰৰ পৰিয়ালবিলাক সকলো বিৰত হৈ আছিলোঁ গতিকে মোৰ জীৱনৰ সেই এটা ডাঙৰ স্মৰণীয় ঘটনা দুই নম্বৰত মোৰ দাদা আছিলে সেই দাদাৰ মানে এখন দোকান আছিলে ৰিটেইলৰ দোকান তেওঁ এদিন ৰাতি শুই থাকোতে অকস্মাত বিচনাতে মানে তেওঁ মৃত্যু মৃত্যু হৈ আছে গতিকে সেই মৃত্যুটো মোৰ কাৰণে এটা ডাঙৰ মানে ঘটনা তাৰপিছত মোৰ ভতিজা ছোৱালীজনী আছিলে সেই ছোৱালীজনীও মানে কি তেওঁ বৰকোলাত বিয়া দিয়া হৈছিলে বিয়া দিয়াৰ পিছত তেওঁ দুটি সন্তানৰ মাতৃ আছিলে সৰু ছোৱালী অন্তত আঠাইছ ত্ৰিছ বছৰমান বয়স হৈছিলেহে তেনেকুৱাতে তেওঁ অৱশ্যে পষ্ট মাষ্টৰ মাষ্টাৰনী পোষ্টত আছিলে তে অকস্মাত তেওঁ এই ডায়েৰিয়া হৈ পেলাই তেওঁ দুই তিনিবাৰ পাইখানা কৰাৰ পিছতে বহুত দুৰ্বল হৈ গৈছিলে তাৰপিছতে গৈ নগাঁও হস্পিতালত দ্বিতীয় দিনাখন দ্বিতীয় দিনাখন নগাঁও হস্পিতালত মানে আমাৰ নতুন জি দিত লৈ আহিলে নতুন জি দিত এনেই সুস্থই আছিলে নতুন জি দিত সোমাই দিয়াৰ পিছতেই এঘণ্টা পিছতে ডেড বুলি ঘোষণা কৰিলে তাৰপাছত এই খবৰটো পাই আমি অলপ দৌৰা দৌৰি গ'লোঁ গৈ তাতে মোৰ মানে অকণমান এই হস্পিতাল ক কৰ্তৃপক্ষৰ লগত মানে অকণমান দলিয়াদলি হৈছে মানে কাজিয়া পেঁচাল হৈছে গতিকে তেনেকুৱা ধৰণৰ স্মৰণীয় ঘটনা বহুতো আছে তথাপিও এইকেইটা মোৰ জীৱনৰ মানে এই এবছৰ কাৰ্য্যকালৰ ভিতৰত এইকেইটা মোৰ এটা ডাঙৰ দুৰ্ঘটনা হৈ গৈছে ইমানেই